ব্যৱসায়ত সফল হ'বলৈ এজন দৰ্জীয়ে হওক বা কম্পিউটাৰ চলোৱাই হেৰি হওক বা তেওঁলোকে মানে কি নিজৰ গুণাগুণ ভাল দেখাব লাগিব জেৰক্স কৰোঁতে কোনো ভুল বা কাগজ এখন লিখিবলৈ গ'লে ভুল কৰিব নালাগিব দৰ্জী এজনে কাপোৰ চিলোৱা সম্পূৰ্ণ জানিব লাগিব কাৰণ মেখেলা মেখেলা চাদৰ চিলোৱা দহি বতা সমস্তখিনি মানে শিকিব শিকি ৰাখিব লাগিব এতিয়া বিউটি পাৰ্লাৰ শিকিবলৈ গ'লেও বোলে তেওঁ সম্পূৰ্ণ সম্পূৰ্ণ জানিব লাগিব মেকআপ কৰা চুলি ষ্টেট কৰা সম্পূৰ্ণ জানিব লাগিব আৰু এতিয়া দোকান খুলিলেও বা গেলামালৰ দোকান খুলিলেও তেওঁ কিমান দামত অনা বস্তুটো কিমান দামত দিব পাৰিব সমস্তখিনি জানিব লাগিব শাক পাচলি বেপাৰ কৰা জনেও সেনেকৈ কিমান দাম দামত আনি পিনে বস্তুটো কিমান দামত বিকিব তেওঁলোক মানে সেইটো নিয়ম জানিব লাগিব সমস্তখিনি শিকি সেয়ে এজন ব্যৱসায় মানে ভাল হ'ব পাৰিব সেয়েহে এতিয়া দৰ্জীজনৰ কথাই ক'বলৈ গ'লে তেওঁ সেই চাৰ্ট চিলোৱা পেণ্ট চিলোৱা স্কাৰ্ট চিলোৱা ফ্ৰক চিলোৱা আদি কৰি সমস্তখিনি শিকি ৰাখিলেহে মানে সফলতা হ'ব পাৰিব সেয়েহে দোকানী এজনো এনেকৈয়ে মানে বস্তুবোৰ আনি মানে কিমান ৰেটত লিখা আছে কিমান কি কেনেকৈ দোকান চলাব লাগিব এজন গ্ৰাহকক মানে কেনেকৈ আকৰ্ষণ কৰিব পাৰিব সেইবিলাক সমস্তখিনি জানিব লাগিব তেতিয়াহে ব্যৱসায়ৰ ব্যৱসায়ৰ ফলত মানে সফল হ'ব পাৰিব সেয়ে সব ক্ষেত্ৰতে সেয়েহে সব ক্ষেত্ৰতে মানে সফল হ'বলৈ হ'লে সম্পূৰ্ণ দায়িত্ব জানিব লাগিব তেওঁৰ মানে গ্ৰাহকক কেনেকৈ আকৰ্ষিত কৰিব গ্ৰাহক কিদৰে গ্ৰাহকক কিদৰে ক'লে সেই কেনেদৰে ক'লে মানে গ্ৰাহক আহিব সেয়াহে সেই সেয়ে সেনেকৈয়ে মানে চলাব লাগিব সফল এজন সফল ব্যৱসায়ী হ'বলৈ বহুতখিনি গুণ লাগিব সেই গুণৰ ভিতৰত এতিয়া তেওঁৰ বেপাৰৰ ক্ষেত্ৰত কেনেকৈ ক'ত গৈ বেপাৰ কৰিব কাপোৰ বিকা মানুহ এগৰাকী ঘৰ সিঘৰ মানুহৰ ঘৰত গৈ কেনেকৈ কি কিদৰে কাপোৰ বিক্ৰী কৰিব সেয়া সব সম্পূৰ্ণ সম্পূৰ্ণ গুণ থাকিব লাগিব তেতিয়াহে এজন সফল ব্যৱসায়ী হ'ব পাৰিব সফল ব্যৱসায়ী হ'বলৈ সফল ব্যৱসায়ী হ'বলৈ এজন ভাল জ্ঞানী গুণী হ'ব লাগিব জ্ঞানী গুণী মানুহ হ'ব লাগিব কেনেদৰে কি কৰিব লাগে সম্পূৰ্ণ জানিলেহে সফল হ'ব পাৰিব ব্যৱসায়ত ব্যৱসায় আছে বহুত ব্যৱসায় আছে যিকোনো যি যি যিটো ব্যৱসায় কৰি আছে সেইটো ব্যৱসায়ৰ গুণ জানিব লাগিব কেনেকৈ কিদৰে কৰিব লাগিব সব সকলোৱে জানিব লাগিব জানিহে এজন ভাল ব্যৱসায়ী হ'ব পাৰিব

এতিয়া ঘৰৰ কুকুৰা হাঁহ বিক্ৰী কৰা সেইবিলাকতো আছে কিনিবলৈ আহিলে কিমান দামত বিক্ৰী কৰিব তেওঁৰ সকলো মানে হেৰিটো ল'ব লাগিব কিমান ডাঙৰ কুকুৰা বা কিমান ডাঙৰ বস্তু এটা বিকিবলৈ বিকিব ল'লে কিমানত বিকিব পাৰিব সেইখিনি তেওঁ মানে দায়িত্ব ল'ব লাগিব আৰু মাছ বিক্ৰী কৰা বা মাছ মাছ মাংস বিক্ৰী কৰা তেওঁলোকো মানে মাছজনীত কিমান দামত আনিছিল কিমান দামত বিক্ৰী কৰিব পাৰিব সেয়াই মানে সেনেকৈয়ে ব্যৱসায়ৰ ক্ষেত্ৰত চলিব পাৰি জানিব লাগিব কেনেকৈ মানে গ্ৰাহক আহিব তাৰ কাৰণে আপুনি সেয়া গুৰুত্ব ল'ব লাগিব গুৰুত্ব ল'ব লাগিব

গুৰুত্ব ল'ব লাগিব তাৰপাছত

এজন ব্যৱসায়ী হিচাপে এতিয়া আমি কাপোৰ কানি বিকিবলৈ যাওঁ মানুহৰ ঘৰত সেইভাগেও আমি মানে জানিব লাগিব গৈ কেনেকৈ আমি কাপোৰৰ দাম বঢ়াব লাগিব কেনেকৈ কি কৰিব লাগিব সম্পূৰ্ণ আমি সেইখিনি মানে হেৰি জানিব লাগিব তেতিয়াহে আমি এজন ভাল ব্যৱসায়ী হিচাপে উপনীত হ'ব পাৰিম সেই এনেকৈয়ে আৰু